হেল্ল' এইটো ইলেক্ট্ৰিচিটি বৰ্ডৰ কাষ্টমাৰ কেয়াৰ চাৰ্ভিছ হয়নে অঁ মোৰ মানে আপোনালোকৰ যিটো পৰিষদ তাৰপৰা এটা গুৰুত্বপূৰ্ণ ইমেইল অহাৰ কথা আছিলে আৰু তাৰ বাদেও মানে একো ইমেইল আজিলৈকে মানে মোৰ ফোনত অহা নাই গতিকে মানে আপোনালোকে আপোনালোকৰ ফাইলত মানে মোৰ ইমেইলৰ যিটো ঠিকনা দিয়া আছিলে মানে বা ফোন নাম্বাৰ অঁ সেইখিনি চাই দিবনি বাৰু অলপ মানে সেইখিনি বিসংগতি হৈ থকাৰ বাবে মোলৈ ইমেইলটো অহা নাই নেকি আৰু যোগাযোগৰ যিটো মানে সবিশেষ নিশ্চিত ঠিকনা আছিলে সেইটো আপোনালোকে মানে অনুৰোধ কৰিছোঁ আৰু চাই দিয়কচোন পাৰিলে মানে তেতিয়াহে চাগৈ ইমেইলটো মোলৈ আহিব